আন আন মোৰ এখন দোকানো আছে দোকানখনত

আৰু কৰি থাকিম বুলি ভাবিছোঁ

আৰু কৰি থাকিম বুলিয়ে ভাবি আছোঁ

তেহেঁতক যত্ন কৰিবলৈও বহুত সময় লাগে